অঁ ক ক এই কি কৰিবি এই কাম কৰি আছিলোঁ কচোন তোৰ কেনেকুৱা ভাল অঁ ক

অঁ এই কলেজৰ কাইলৈ ফাংচনটোৰ তোৰ এটা কথা নহয় তই যে কলেজৰ ফাংচন হ'ব তাততো মেখেলা চাদৰ পিন্ধি গ'লে ভাল হ'ব মোৰ ওচৰত সেই ৰঙা মুগাৰ বাৰু ৰঙা ফুল লগা মেখেলাখন পিন্ধিম ৰঙা ব্লাউজ পিন্ধিম এই মানে বিহু যেনেকৈ ধৰ নাচে যিটো মানে নাচৰ মেখেলা চাদৰ বা মুগাৰ মেখেলা অঁ অঁ অঁ সেই কোৰাছৰ প্ৰগ্ৰেমটোত দেখোন ৰঙা ব্লাউজ মেখেলা আকৌ ৰিহা এনেকৈ যে আছিলে সেইটো সেইটো পিন্ধি যাম আকৌ তেনেহ'লে ভালে হ'ব এটা

অঁ আকৌনো ক'ত বেলেগ বেলেগকৈ পিন্ধিবি সেই একেটা ড্ৰেছেই ভাল হ'ব দিনটো সেইটো ড্ৰেছতে প্ৰগ্ৰেমটো মাৰি দিম আকৌ আমি ছিম্পুল ৰ মই চাব লাগিব এখন আছে নেকি বুইছ নাই ৰঙা মুগা মুগাৰে হয় আৰু তাত খালি ফুলটো অকণ সেউজীয়া আৰু ৰঙা আছিলে এতিয়া মই মেখেলাখন চাই মেলি তোলৈ মই বাৰু ফোনটো কৰি দিম আৰু অঁ অঁ অঁ অঁ অঁ এই কেলৈ অনামিকাই দেখোন কৈছিলে যে সেই ৰিহাকে পিন্ধিবি তেতিয়া গোটেই ড্ৰেছটো ভাল লাগিব এতিয়া ৰ আকৌ অনামিকালৈ ফোনটো কৰোঁ কৰি মেলি মই তই বুলি তহঁতি কি কি পিন্ধিবি মেখেলা চাদৰ হেৰি চাদৰ পিন্ধিবি মুগাৰ নে কি হেৰি মুগাৰ গোটেই ড্ৰেছটো পিন্ধিবি নে এনেকৈ ছিম্পুলকৈ এনেকৈ ৰিহাখন ল'বি তাইলৈ ফোনটো কৰি মই তোৰ মেখেলাখন মই বিচাৰি এতিয়া কাম এটা কৰি আছিলোঁ ঘৰত তো কামটো কৰি মেলি মই গা চা ধুই অঁ অঁ সেই তাত কামখিনি কৰি মই তেতিয়া মই আলমাৰিটো খুলি মই মেখেলাখন পালোঁ তোলৈ মই হোৱাটছাপত পঠিয়াই দিম আৰু যদি অনামিকাই কয় বোলে নহয় বোলে এইটো ড্ৰেছেই পিন্ধিম তেতিয়া মই তোলৈ ফোন কৰি দিম সেইটোৱেই ভাল হ'ব অঁ অঁ

ঠিক আছে ঠিক আছে ঠিক আছে অঁ মই পঠিয়াই আছোঁ তোলৈ বাৰু অঁ অঁ ঠিক আছে হ'ব হ'ব দে অঁ অঁ এই মজা জমিব কাইলৈ অঁ তাকেতো আকৌ এবাৰ প্ৰেক্টিচ মাৰিব লাগিব গম পাৱ নাই তই অঁ আকৌ লাষ্টত তই এতিয়া কাইলৈ গোৱা আগতে লাষ্টত তিনিবাৰমান প্ৰেক্টিচে কৰি ল'ব লাগিব তেতিয়াহে সবৰে সুৰটো মিলিব হয় নাই যাম যাম যাম সোনকালে যাম কাইলৈ অঁ অঁ ঠিক আছে ঠিক আছে হ'ব হ'ব অঁ ঠিক আছে